আমাৰ মানে আগতে ধৰি লওক আমি বামুণীয়া পন্থ মানুহবিলাকেই অন্ধকাৰ ৰাস্তাতেই আছিলোঁ অন্ধকাৰ ৰাস্তা মানে কি আমি বামুণ মানে বা লগাই মেলিয়ে বহুত পইচা অনিষ্ট কৰো কৰিবলগীয়া হয় আজিকালি মানে শস্ত্ৰ ভাগৱত পঢ়ি শুনি মানুহে জানিছে যে আজিকালি বামুণৰ ক্ষেত্ৰতে বহুত টকা পইচা গুচি যায় সেয়েহে সেইটো আমি বামুণ যিমান লগালেও নেমেলিলেও যেনিবা আমাৰ ৰাইজে ধৰি লওক এতিয়া নামঘাটো পাতিবই লাগে নামঘা আমি সেইকাৰণে ধৰ্মটো এতিয়া আমাৰ উন্নতলৈহে আহিব লাগে এতিয়া শাস্ত্র ভাগৱত পঢ়ি আমি ধৰ মানে ধৰ্মটো মানে উন্নতলৈ আনিবলৈ বিচাৰোঁ কাৰণ কেইলে আজি ধৰ্মটো মানে আজি নামঘৰ আগতেতো কেনেকুৱা ধৰি লওক বাঁহৰ বেৰ মানে তেনেকুৱাবিলাক আছিলে আৰু বাঁহ' বেৰবিলাক কোনো অৱস্থাখিনি নেকি মানে নামঘৰ নামঘ আজিকালি মানে নামঘৰত ধৰি লওক পকা সকলোবিলাকে টাইল্চ লগোৱা হৈছে কাৰণ কেলে ধৰ্মটো আমাৰ মানে উন্নত কৰিবলৈ বিচাৰিছে আজিকালি ৰাইজে মিলিজুলি যে আমাৰ আমি মুঠতে ভগৱান মানিবহে লাগে ভগৱান মানি ই মানে কেনেদৰে আমি সমাজত পৰিৱৰ্তন হ'ব লাগে আহক আমাৰ মানে সকলো ৰাইজ মিলিজুলি ধৰ্মটো আমি উন্নতলৈ আনিব লাগে আৰু সেই উন্নত হোৱা কাৰণেতো আমি ভাবোঁ যে ভাল হৈছে নামঘৰ ভাগ ভাল হৈছে সেয়েহে ভাবোঁ আমি এই মানে নামঘৰ ভাগ যেতিয়া ভাল হৈছে সকলো ৰাইজেতো মিলিজুলি বা সেই নামঘৰ ভাগ ভাল কৰি উন্নত পথলেই আনিছোঁ আনি লোৱাত আমি ভালহে পাব লাগে কাৰণ কি সকলো ৰাইজে ভাল পাব লাগে অকল ময়ে বুলিয়েই নোহোৱা সেই সময় অনুসৰি তেনেদৰে ধৰি লওক সকলো মানুহে মিলিজুলি আহি সময়মতে এটা আজি বোলে নামঘৰ ভাগ অকণমান লেতেৰা হৈছে কিবা হৈছে কিবা মানে দেখিছে অকল বোলে ৰাইজে যে মিলিজুলি গৈ পেলাই আজি বোলে মই ওচৰতে আছোঁ সেই নামঘৰ পা মানে সময়মতে বোলে আজি মই আজি দুপৰীয়া এনে আছোঁ নামঘৰ ভাগ সাৰি মচি চাফা কৰোঁগৈ ধৰ্ম কাৰণেতো আগবাঢ়িছোঁ সেই ধৰ্মৰ কাৰণেতো আগবাঢ়ি আমি সকলোবিলাক মানুহ মিলি জুলি থাকিবলগীয়া হৈছে নামঘৰতে সেইটো কাৰণে হেৰি সেই পৰিৱৰ্তন আনিবলৈ হ'লে আমি সময়মতে সেই নামঘৰ ভাগ ভাল কৰিবলৈ চাব আৰু পৰিৱৰ্তন হ'ব লাগে বুলি ভাবোঁ